শিক্ষাই সংস্কৃতিৰ ক্ষেত্ৰত বা সাংস্কৃতিক প্ৰথাৰ ওপৰত প্ৰভাৱ পেলায় নেপেলায় এই বিষয়টোৰ ওপৰত আলোচনা কৰাৰ আগত এইটো কথা ক'ব পাৰি যে সংস্কৃতিয়ে কেতিয়াও আমাক বেয়া প্ৰথাৰ প্ৰতি আকৰ্ষিত নকৰে বা বেয়া প্ৰথাক আপোনাৰ প্ৰমোট নকৰে আমি মানুহে বেয়া প্ৰথাৰ সৃষ্টি কৰোঁ আৰু তাত আমাৰ সংস্কৃতিটোক মিলাবলৈ চেষ্টা কৰো আৰু এইটোৱে আটাইতকৈ ডাঙৰ ভুল সংস্কৃতি সংস্কাৰ আনে কিন্তু প্ৰথাই আপোনাৰ অশান্তি আনিব পাৰে প্ৰথা হৈছে আপোনাৰ পাৰ হৈ যোৱা প্ৰজন্মই অলিখিতভাৱে মানিবলৈ কৈ যোৱা কিছুমান নিয়ম নীতি ধাৰণা সংস্কৃতি আচলতে সংস্কাৰ মানেই সংশোধন সংশোধন মানেই পৰিৱৰ্তন আৰু পৰিৱৰ্তনেই আটাইতকৈ ডাঙৰ সত্য গতিকে সাংস্কৃতিক প্ৰথা শিক্ষাৰ প্ৰভাৱ কিমান এইটো আপুনি কিমান বেছি শিক্ষিত কিমান বেছি অশিক্ষিত ইয়াৰ ওপৰত অকণো নিৰ্ভৰ নকৰে বহুত বেছি শিক্ষিত মানুহেও অন্ধবিশ্বাস আপোনাৰ ৰাখে আৰু তেওঁলোকে নিজৰ সংস্কৃতিত ধৰি লওক বৰপেটা সত্ৰত বা বৰপেটাৰ নামঘৰত যিদৰে মহিলাৰ প্ৰৱেশ নিষিদ্ধ ঠিক সেইদৰে বহুত এনেকুৱা শিক্ষিত ব্যক্তি আছে যিয়ে তেওঁলোকৰ ঘৰত বা তেওঁলোকৰ সংস্কৃতি চৰ্চাৰ যি ধৰণৰ নিয়ম তাত আপোনাৰ মহিলাসকলক দূৰত ৰাখে এটা সময় আছিল য'ত ভাগৱত পুথিক আচলতে নাৰীক চুবলৈ দিয়া নহৈছিলে গতিকে শিক্ষাই প্ৰভাৱ পেলায় বুলি ক'বলৈ গ'লে ক'ব লাগিব যে বৰ্তমানৰ যিটো প্ৰজন্ম সেই প্ৰজন্মটোৱেহে বস্তুবোৰ সলনি কৰিবলৈ চেষ্টা কৰিছে ধৰি লওক আপোনাৰ ইংৰাজী মাধ্যমৰ ল'ৰা ছোৱালীবিলাকেও আপোনাৰ ৰাভা নৃত্য শিকিবলৈ আগ্ৰহী ঠিক সেইদৰে অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীখিনিয়েও আপোনাৰ পিঙ্ক ফ্ল'য়ড বা অন্য আন্তৰাষ্ট্ৰীয় বেণ্ড গান শিকিবলৈ আগ্ৰহী সাংস্কৃতিক প্ৰথা ধৰি লওক ভক্তিমূলক দিশৰ পৰা চাবলৈ গ'লে উপাসনাত কোনোধৰণৰ প্ৰভাৱ তেনেকে নপৰে উপাসনা সকলোৱে কৰে এজন ডক্টৰৰ পৰা আৰম্ভ কৰি পেলাই এজন ৰিক্সাচালকলৈকে কিন্তু সাংস্কৃতিক প্ৰথাৰ ক্ষেত্ৰত কিছুমান নিয়ম ধৰি লওক বিশেষকৈ মানুহক সংযোগী যিখিনি বিষয় আছে আপোনাৰ বিয়া বাৰু আপোনাৰ ধৰ্ম ৰীতি নীতি সেইখিনি ক্ষেত্ৰত শিক্ষাই প্ৰভাৱ পেলায় কেতিয়াবা আপোনাৰ নেতিবাচক চিন্তা আনে কেতিয়াবা ইতিবাচক চিন্তা আনে প্ৰত্যেকটো বস্তুৱেই বেলেগ বেলেগ ধৰণেৰে তেওঁলোকে আপোনাৰ প্ৰজেক্ট কৰিব বিচাৰে মানুহৰ ওচৰত দেখুৱাব বিচাৰে এটা ডাঙৰ উদাহৰণ দিব পাৰি যে দেৱদাসী নৃত্য আজিকালি মানুহে আপোনাৰ শিক্ষাৰ ফালৰ পৰা পাফৰ্মিং আৰ্টছ পৰিৱেশন কলাৰ কলাৰ ছাত্ৰ ছাত্ৰীসকলে দেৱদাসী নৃত্য শিকিছে তাৰ ওপৰত চৰ্চা কৰিছে তাৰ ওপৰত পি এইছ ডি কৰিছে কিন্তু দেৱদাসী নৃত্যৰ লগত জড়িত যিখিনি আপোনাৰ অন্ধবিশ্বাস বা যিখিনি আপোনাৰ পুৰণা বিষয় সংস্কৃতি সেইবোৰ কিন্তু সাংস্কৃতিক প্ৰথাত অন্তর্ভুক্ত হ'ব বুলি এটা সময়ত মানুহে বিচৰা নাছিল আৰু সেইটো ছাগে এতিয়াও বহুত শিক্ষিত মানুহে নিবিচাৰে শিক্ষিত মানুহৰ ঘৰত আপোনাৰ গান নাচ এতিয়াও বহুত ক্ষেত্ৰত এইকেইটা কোনো ধন উপাৰ্জনৰ বিষয় বুলি নাভাৱে এয়া কৰা মানুহখিনি অলপ চঞ্চল হয় তেওঁলোকৰ আয় কম এনেকুৱা কথা ওলায় গতিকে মই বিচাৰো যে শিক্ষা আচলতে পাঠ্যপুথিৰ শিক্ষা নহয় অভিজ্ঞতাই মানুহক যিখিনি শিক্ষা দিয়ে সময়ে মানুহক যিখিনি শিক্ষা দিয়ে আৰু আপুনি সত্য অসত্যৰ মাজত বিচাৰ কৰিব পৰা যিখিনি শিক্ষা আছে সেই শিক্ষাইহে আপোনাক সাংস্কৃতিক প্ৰথাৰ হয়তো এটা কু সাংস্কৃতিক প্ৰথাক আপোনাক ৰখাব পাৰিব নহয় বা এটা ভাল সাংস্কৃতিক প্ৰথাক আপোনাৰ প্ৰমোট কৰিব পাৰিব অৰ্থাৎ আগবঢ়াই নিব পাৰিব গতিকে ইমানখিনিয়ে হ'ব